অঁ বাইদেউ অঁ আপ্নি যিখান কচ্ছিল মোক অঁ হেৰি ধুব্ৰীক লেগি মহামায়াক যাব বোলে আপ্নালোকে অঁ গতাই ৰাতি বোলে বাছ চলবা লাগ্বো অঁ বাৰু এই আপ্নালোকে কেইজনমান মানুহ যাব অঁ পঁচিছজনমান হলি বাইদেউ অলপ ভাৰাটো বেছি হ'ব মানে বহুত মানুহ হ'ব আমাৰ বাছত ধৰক বিছজনমান হ'ব কেইজনমান এংকে অলপমান থিয়া দি যাবা লাগবো তাৰ মানে হ'ব না হ'বনা বাইদেউ অঁ তিতাহ'লি ভাড়াটো পোন্ধৰ হাজাৰ কৰি দিব মানে মোৰোটো কথা আছে না পাছত তেলৰ ভাড়াৰ কথা আছে ধৰক

কম মানে বাইদেউ অলপ আমাৰ কথাও ভাব্বা লাগ্বো অৰু গোটাই ৰাতিতটো কষ্ট কৰবা লাগ্বো মই বেলেগ এটা ধান্দাও নহয় তথাপি আপ্নালোকক চাই কিনি এই চৈধ্য হাজাৰ দিব যাওক হ'ব না

অঁ গটাই কিটাই শুধি আপ্নালোকে ভাড়াটো মেনেজ কৰ্লে হ'ব মোক জনাব একবাৰ আৰু বাকী আপ্নাৰ ঘৰ ক'ত বাইদেউ অঁ আপ্নালোকেতো আমাৰ নলবাৰী পৰাই যাব মানে বাটতে আৰু কাৰবাক উঠাব লাগ্বো নেকি বেলেগ জাগাত না নলবাৰীৰ পৰাই গটাই মাখাই লগ হ'ব অঁ ঠিকে আছে দক হ'ব দক বাইদেউ তেই কালি কৰ্বা লাগ্বো এইটো আপ্নি ভাড়াটো ইহঁতক কৈ দিব এই বাইদেউ আপ্নালোকৰ কাষতে এটা ড্ৰাইভাৰ আছিল ফুলেন বোলা বাছ ড্ৰাইভাৰ চিনি পাইনা মানে সি দুদিনমান হ'ল তাৰ কিবা একো খবৰ পাতি পোৱা নাই সেইকাৰণে ভাব্লো ওচৰৰ মানুহ আপ্নাৰ মানে যিখিনিত ঘৰ সেইখিনি জেগাতে অঁ সেইটো হয় বাৰু এ দিক হ'ব দিয়ক মই খবৰ লম মই আপ্নি ফোন কৰ্ব এইটো নাম্বাৰতে অঁ পইচাখিনি ভালকৈ দিব আৰু হ'ব দক